দাদা আপোনালোকৰ খাদ্যখিনি ভালেই আছিলে কিন্তু সম্ভৱ ঠাণ্ডা হ'ব পাৰে সেইটো কাৰণে অলপ অসুবিধা পাইছোঁ তথাপি ভালেই হৈছে আৰু ভৱিষ্যতৰ দিনত আৰু বেছি ভাল হ'ব বুলি আশা থাকিল আৰু লগতে অৰ্ডাৰ দিয়াৰপৰা বৰ বেছি সময় লাগিছে যিখিনি ভৱিষ্যতে যাতে নকৰে তাৰ বাবে আপোনালোকে চেষ্টা কৰিব বাকী ভাল লাগিলে আপানোলাকৰ ব্যৱহাৰ পাতি বৰ সুন্দৰ আছিলে ধন্যবাদ